হয় হয় ক'ৰ পৰা কৈছা

অ' আমি মুগা সূতা মুগা সূতাটো আমি হেৰি কৰো নিজৰ ঘৰতে আমি পুহো পুহি পিনি আৰু ঘৰত কাটি সেই মুগাটো আমি কাপোৰ বওঁ তাৰপৰা কাপোৰ বওঁ কাপোৰ বৈ পিনি বিক্ৰী কৰো আৰু এৰি সূতাটো আমি ঘৰতে কাটো ঘৰতে কাটো ঘৰতে পুহো আৰু নুনি সূতাটো ঘৰতে কাটো ঘৰতে পুহো আমি হাতে কাটিলে দেৰি হয় কাৰণে মেচিনত কা কাটো আৰু কাপোৰটো আমি মেচিনতে বওঁ এই তাঁতশালত অলপ অ' তাঁতশালত অলপ দেৰি লাগে কাৰণে আমি মেচিনত কাপৰটো সোনকালে ওলাই যে সোনকালে উলিয়াই আমি চাদৰ মেখেলা তৈয়াৰ কৰি পিনে বিক্ৰী কৰো আৰু অ' বিক্ৰী কৰোঁ আমি চাদৰ মেখেলা যোৰা লাগিলে লাগে বুলি ক'লে কোনোবাই অৰ্ডাৰ দিলে তেনেকৈ আমি অৰ্ডাৰ লৈ সেই চাদৰ মেখেলা বুটা লাগিলে বুটা কৰি দিওঁ তেনেধৰণে আমি যি যেনেকৈ গ্রাহকে যেনেকৈ বিচাৰে তেনেকৈ আমি বস্তুটো বৈ পিনি আমি তেওঁলোকক বিক্ৰী কৰোঁ আৰু কিবা জানিবলৈ আছে নেকি বেলেগ সূতা মানে বেলেগ সূতানো কি আৰু আমি এতিয়া হেৰি এৰি নুনি আৰু বৰ মুগাটোহে আমি বেছি আমি গাৱঁলীয়া মানুহে ব'ম সেইখিনি আমি হেই কৰোঁ আমি পুহো তাৰ পাছত বেলেগ কিনি পিনি বওঁ গামোচা ধৰি লওক সূতাৰ চাদৰ এনেধৰণৰ কাপোৰ কিছুমান লাগে বুলি ক'লে আমি দি দিওঁ আৰু অ' হ'ব হ'ব হ'ব হ'ব